অঁ মেম আজি গানৰ ক্লাছ হ'বনে বাৰু

হয় হয় হয়

হয় হয় হয় হয় মেম আৰু অঁ কওকচোন অঁ অঁ হয় হয় মেম মোক ভূপালী ৰাগটো অলপমান গন্দগোল হৈ আছিল সেইটো অলপ চাই দিব দেই অঁ অঁ অঁ হয় হয় হয়

হয় হয় বাইদেউ হয় বাইদেউ এতিয়া ধন্যবাদ

অঁ অঁ অঁ অঁ অঁ হয় হয় হয় হয় হয় হয় অঁ অঁ অঁ হ'ব দিয়ক